কিহৰ বাবে বাগিচাৰ কাম আৰু হবী হিচাপে ল'লো বুলি ক'লে প্ৰথমতে ক'ব লাগিব বাগিচাৰ কাম কৰি মই বৰ ভালপাওঁ বাগিচাৰ ফুলবিলাক যেতিয়া ফুলে আমাৰ দেখি বৰ ভাল লাগে একদম চাৰিওফালে ৰঙা নীলা হালধীয়া হৈ থাকে বৰ ভাল লাগে সেইকাৰণে ক'বলৈ গ'লে সেইকাৰণেই আচলতে আমি বাগিচাৰ কামক মই হবী হিচাপে ল'লোঁ আমাৰ গাঁৱত দুখনকৈ আমাৰ ঘৰত দুখনকৈ বাগিচা আছে এখন আমাৰ পদুলিৰ সোঁফালে এখন পদুলিৰ বাওঁফালে আছে আৰু এই বাগিচা দুখনত আমি বিভিন্ন ধৰণৰ ফুল লগাইছোঁ দুইখন বাগিচাতে আমি প্ৰত্যেকটো নতুন নতুন ছিজনত নতুন নতুন ফুল আমি দিওঁ আৰু মই এই ক্ষেত্ৰত প্ৰেৰণা পাইছো বুলি ক'লে প্ৰথম মই প্ৰেৰণা পাইছো আমাৰ নিজৰ মনটোৰ পৰাই প্ৰেৰণা পাইছো বুলি ক'ব লাগিব কেলৈনো মোৰ মনটোৱে সদায় ফুল ভাল পায় আৰু যেতিয়া আনৰ ঘৰত ফুলবোৰ মই দেখোঁ তেতিয়া মোৰ মনটোও ভাল লাগে এনেকুৱা লাগে নিজৰ ঘৰতো এখন বাগিচা হোৱা হ'লে কিমান ভাল লাগিলেহেঁতেন সেই বুলি ভাবিয়ে মই সদায় নিজকে কওঁ যে আমাৰ ঘৰত এখন বাগিচা হ'ব লাগে আৰু মোৰ ছোৱালীজনীও বাগিচা বা ফুলনিৰ প্ৰতি বৰ তাইও আগ্ৰহী সেইকাৰণে মই তেনেকৈয়ে প্ৰেৰণা পাওঁ